সাধাৰণতে গাঁৱত এটা ঘৰ বনাবলৈ হ'লে আমি চাৰিওফালৰ বস্তুখিনি নি নিৰ্দেশনা কৰিব লাগে ভালদৰে চোৱা চিতা কৰিব লাগে প্ৰথমতে আমি যেতিয়া মাটি এডোখৰ লোৱা হয় সেই মাটিডোখৰ কেনেকুৱা ঠাইত আছে ঠাইডোখৰ কেনেকুৱা ওচৰ পাজৰৰ মানুহখিনি কেনেকুৱা ঠাইডোখৰৰ আশে পাশে কি আছে আগফালে কি আছে পিছফালে কি আছে কাষত কি আছে এইবিলাক সকলোবিলাক চাই চিতি লৈ আমি মাটিডোখৰ কিনিব লাগে মাটিডোখৰ আমি ভালদৰে চাই চিতি কিনি লোৱাৰ পিছত তাত ঘৰ এটা সাজিব লাগে ঘৰ এটা সাজিবলৈ হ'লে তাৰ আগতে আমাক পানীৰ প্ৰয়োজন হয় প্ৰথমতে আমি পানীৰ ব্যৱস্থাটো কৰিব লাগে তাৰ পিছত আমি আমি শৌচ পেচাবৰ কাৰণে বাথৰুম লেট্ৰিন এইবিলাকৰ ব্যৱস্থা কৰিব লাগে তাৰ পিছত আমি থকা ঘৰটো বেৰিব লাগে থকা ঘৰটো প্ৰথমতে যি সকলে পাৰে তেওঁলোকে একেলগে পকী ঘৰ বনোৱা বনায় আৰু যিবিলাকে নৰে নোৱাৰে সেইসকল লোকে প্ৰথমতে তৰ্জাৰে ঘৰ বনায় কিছুমানে ইটাৰে প্ৰিনটো গুঠি লয় তাৰ পিছত ওপৰত তৰ্জা দি তেনেকৈ থাকে পিছত লাহে লাহে পকীঘৰ সজা দেখা যায় আৰু কিছু যি যি সমূহ লোকে পাৰে সেইসমূহ মানুহে একেবাৰে পকী ঘৰ সজা দেখা যায় গাঁওসমূহত আজিকালি প্ৰায়ে পকী ঘৰ দেখা যায় চালি ঘৰ বা বেৰৰ ঘৰ দেখা নাযায় খুব কম পৰিমাণৰ চালি ঘৰ বা বেৰৰ ঘৰ দেখা যায় আজিকালি সময়ৰ লগে লগে মানুহবিলাকো সলনি হৈছে সময় যিদৰে সলনি হৈছে মানুহবিলাকো সেইদৰে সলনি হৈছে যোৱাটো বছৰত বা তাৰ আগৰ কিছু বছৰৰ পৰা বিভিন্ন ধৰণৰ ধৰণে সলনি হৈছে ঘৰবিলাক আগৰ আগৰ দিনৰ মানুহৰ প্ৰায় মানুহৰে মাটিৰ ঘৰ দেখা গৈছিল কিন্তু আজিৰ সময়ছোৱাত মাটিৰ ঘৰ আমি দেখিবলৈ নাপাওঁ খুব কম কম সংখ্যক মানুহৰ মাটিৰ ঘৰ আমি দেখিবলৈ পাওঁ বেছিভাগ মানুহৰে পকী ঘৰ আমি দেখিবলৈ পাওঁ ঘৰটো বনোৱাৰ পিছত আমাক যিবিলাক লাগতিয়াল সামগ্ৰী থাকে সেই সামগ্ৰীসমূহ আমি যোগাৰ কৰি লোৱাটো উচিত কাৰণ প্ৰয়োজনীয় বস্তুসমূহ নহ'লে আমাৰ চলাতো অসুবিধা হয় সেইদৰে এটাৰ পিছত এটা লাহে লাহে আমি আমাৰ লাগতিয়াল সামগ্ৰীসমূহ লাগতিয়াল বস্তুসমূহ কৰি ল'ব লাগে